বাইক আৰোহী হিচাপে মই সন্মুখীন হোৱা কিছুমান আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ক'বলৈ তেনেকৈ নাই কিন্তু মই কিছুমান সমস্যাৰ লগত বাইক আৰোহীক হিচাপে সমস্যাৰ লগত মুখামুখি হৈছোঁ মানে যেনে মানে আপোনাৰ মই এইফালে কিমিনৰফালে গৈছিলোঁ এদিন অৰুণাচলৰ তালৈ যাওঁতে মানে এদিন যাওঁতেতো ঠিকেই গ'লোঁ কিন্তু আহোঁতে মানে অলপ সমস্যাৰ সন্মুখীন হ'লোঁ মানে তাত আৰু তাৰপৰা ওলওঁতে বহুত ডাঙৰ বৰষুণ দিলে বৰষুণ দিওঁতে মানে ৰাস্তাও বেয়া খলা বমা আছিল সৰু ৰাস্তা তাতে মানে অলপ অলপ কষ্ট হ'ল হয় মানে বাইক মানে পিছলি যায় কিবা হয় মানে এনেকুৱা ধৰণৰ মানে

তেও আমি লগৰ আৰু গৈছিল লগত তেওঁলোকেও কষ্ট হৈছে মোৰো কষ্ট হৈছে মই এতিয়া আহোঁতে মানে আমাৰ বহুতো কষ্টৰ সন্মুখীন হ'লোঁ বাইক চাইক পৰিছেও মাজতে এজন দুজন মানে এনেকৈ তা আৰু ক'বলৈ গ'লে আমি ইফালে নদীৰ নদী কাষৰীয়া অঞ্চললৈ যাওঁ আমি এনেই ওলাই মেলি তেতিয়াও আমি যাওঁতে আমাৰ বহুতো খলা বমা ৰাস্তাৰ বাবে আমি আৰু খলা বমা ৰাস্তা আৰু তাতে বতৰ বেয়া হ'লে বহুতো সমস্যাৰ সন্মুখীন হওঁ মানে আপোনাৰ ধৰক স্কুটি বা বাইক হওক আপোনাৰ চিলিপ মাৰে এনেকুৱা ধৰণৰ বাকী তেনেকৈনো কি ক'বলৈ আছে জীৱ জন্তুৰো সন্মুখীন হৈছোঁ জীৱ মানে পাহাৰীয়া অঞ্চললৈ আমি যাওঁ যাওঁতে মানে তাত জীৱ জন্তুও দেখাই দিয়ে হাতী ধৰক এনেকুৱা বিশেষ আমনি কৰা নাই আমাৰ হ'লেও ভয় লাগে আৰু তেতিয়া যাওঁতে আমাৰ মানে তেনেকৈ আমি এবাৰতো পাহাৰীয়া অঞ্চললৈ যাওঁতে আমাৰ পাহাৰ খহি গৈছিলে আমাৰ আমি ঘূৰি আহিবলগীয়া হ'ল সেনেকৈয়ে হেৰি সেনেকৈয়ে আমাৰ সন্মুখীন হৈছে আৰু আৰু আপোনাৰ মানে ওখোৰা মোখোৰা ৰাস্তাত চলাবলৈ বহুত বেয়া হয় আপোনাৰ বাইকৰ কষ্ট পায় কঁকাল বিষ হয় মানে বহুত কিবাকিবি হয় বহুত প্ৰব্লেম হয় মানে আৰু চলাবলৈ আৰু সাৱধানতা মানি চলিব লাগে বাইকত হেলমেট চেলমেট পিন্ধি যাব লাগে ধুনীয়াকৈ গাৰ্ড চাৰ্ড পিন্ধি ধুনীয়াকৈ আৰু বাইক লৈ মানে লং ড্ৰাইভত গ'লে মানে আপোনাৰ পানী নিবই লাগে ভালকৈ পানীৰ বটল চটল লৈ যাব লাগে খাবলৈ আৰু বহুত সাৱধানতা মানি চলাব লাগে তেতিয়া আপোনালোকৰ মানে নিজৰ সাৱধানতাতো মেইন মানে ঠেক ৰাস্তাটো বহুত আমি হেৰি কৰিছোঁ মানে মাটিৰ ৰাস্তা বহুত ঠেক থাকে তাত মানে চলাবলৈ বেয়া অলপ পিছল হয় কিবা হয় মানে আপোনাৰ তেনেকৈ আপুনি আৰু যান বাহনবিলাক ভালদৰে চলাব লাগে মানুহে তাকে বাকী তেনেকৈ মই সন্মুখীন হৈছোঁ আৰু